বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা ব্যৱস্থাই বহুতখিনি সুবিধা লৈছে আজিকালি বিহপুৰীয়াত এখন স্কুল আছে আকৌ এখন পানীগাঁৱত আছে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীয়ে পঢ়িবৰ কাৰণে গতিকে সেই সুবিধাখিনি অংশগ্ৰহণ কৰি ল'ৰা ছোৱালী ভাল হৈছে আৰু সেই শিক্ষাৰ্থীসকলৰ কাৰণে কোনোবা যদি হেৰি কৰি খোজকাঢ়ি যাব নোৱাৰে হুইল চেয়াৰৰ ব্যৱস্থা আকৌ চকুৰে অকমান কম দেখিলে চশমাৰ ব্যৱস্থা কৰি গতিকে সিহঁতক আগবঢ়োৱা ক্ষেত্ৰত সহায় কৰিছে আৰু আজিকালি সেই বিভাগৰ এটা অফিচত হেৰি আছে যে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী কোন কোন স্কুলত আছে কিমান আছে অফিচৰ পৰা আহি সেইখিনি চোৱা চিতা কৰেহি কৰি লৈ লৈ যায় কেইটা ল'ৰা ছোৱালী কোন বিভাগত আছে চকুৰ বিভাগ বেয়া নে কাণৰে বেয়া নে তাৰ হাত ভৰি বেয়া আকৌ সেইমতে অফিচৰ ফালৰ পৰাই যোগান ধৰে তেনেকুৱা সম্পত্তিবিলাক গতিকে সেই ল'ৰা ছোৱালীৰ সুবিধা আজিকালি কম নহয় সেইবিলাক ল'ৰা ছোৱালীৰ সুবিধা বেছি গতিকে আৰু সেই ক্ষেত্ৰত জনা মানুহে আৰু অকণ দিহা পৰামৰ্শ দিলে এনে শিক্ষাৰ্থীৰ কাৰণে বহুত লাভ হ'ব আমি কিছুমান মানে দিহা পৰামৰ্শ বিচাৰিছোঁ